অঁ ৰবীন ক এই মই ঘৰতে আছোঁ অঁ কোৱা কোৱা এই জুবিন দাৰ কোন হ'বনো হয় হয় অঁ কোৱা অঁ কেতিয়া অঁ অঁ যাব লাগিব তেনেহ'লে অঁ অঁ যাম যাম কিয় নাযাম হয় হয় জুবিন জুবিনদাৰ মন যায় আৰু মায়াবিনী

অঁ অঁ তুমিতো তু গান চানো গোৱা অঁ তুমি অঁ এই জুবিনৰ মায়াবিনীটো গুণগুনাই দিয়া অলপ আৰু অঁ অঁ ঠিক আছে ওলাম বাৰু অঁ অঁ